হেল্ল' তৰং ইলেক্ট্ৰনিক্স অ' দাদা মই মানে লাষ্ট মান্থথত মই মানে হেডফোন এটা লৈছিলোঁ ৰিয়েল মিৰ অঁ সেইটো মানে বহুত ভাল অঁ ছাউণ্ড কোৱালিটিও খুব ভাল মই মানে এতিয়া কালি মানে মই আৰু এটা হেডফোন ল'বলৈ যাম বুলি ভাবিছিলোঁ ব্লুটুথ হেডফোন ৰিয়েল মিৰে ল'ম বুলি ভাবিছোঁ এই গিফ্ট কৰিব আছিল অঁ আপোনালোকৰ তাত এভেইলেবল হ'বনে অঁ ভাল প্ৰডাক্ট বুলিহে মানে ঠিক আছে অঁ ব্লুটুথ হেডফোনেই লম ৰিয়েল মিৰে ল'ম মানে ঠিক আছে মই কালি যাম বাৰু ধন্যবাদ